কেতিয়াবা লাজ লাগে ঘৰৰ মানুহ ইষ্টেজৰ ওচৰত যদি বহি থাকে মানে ডান্সটো কৰা আগে আগে চাই লওঁ কোন ক'ত আছে ঘৰৰ মানুহ কোনোবা আছে নেকি সেই তেতিয়া মানে অলপ লাজ লাগে তথাপিও মানে লাজ কাণ কাটি কৰি হ'লেও ডান্স কৰোঁ যে যিহেতুকে ডান্স কৰিবই লাগিব ৰাইজৰ মুখৰ আগতটো ডান্স পৰফৰ্মেঞ্চটো দিবই লাগিব নহ'লে ৰাইজে মানে দুখ পাব ইমান কষ্ট কৰি মানে নিমন্ত্ৰণ কৰি মাতি লৈ আহিছে আমাক কৰিবই লাগিব নকৰিলেতো নহ'ব লগ বন্ধুবিলাকেও পিছফালৰ পৰা উৎসাহ দি থাকে একো নহয় নাচ লাজ নকৰিবি সিফালে নাচাবি ইফালে চাহ ইফালে চাই ভাল কৰি ডান্সটো কৰ লাজ কৰিব নালাগে মই সেই লগ বন্ধুবিলাকৰ মানে উৎসাহ উৎসাহ পায় কোনো ফালে নোচোৱা নামাতা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি মোৰ নিজৰ নৃত্য মই প্ৰদৰ্শন কৰি ৰাইজক মানে মনোৰঞ্জন দিওঁ আৰু মনোৰঞ্জন দিয়াতেই যদি ক'ৰবাত কিবা ভুল মাৰ্জনা হয় ৰাইজসকলেতো নিজৰ ল'ৰা বুলি আঁকোৱালি ল'ব মাফ কৰি দিব সেই হিচাপে সেই সাহসেৰে মই আগুৱাই নৃত্যটো ডান্স কৰি মানে সামৰণি মাৰি যখন আহোঁ তেতিয়াও লাজ লাগে লাজ লাগিলেও মানুহবিলাকে বাহ বাহ হা হা ভালেই কয় ভাল হৈছে ইমান বেয়া হোৱা নাই আৰু অলপ যদি ভাল কৰিব পাৰিলে হয় আৰু ভাল লাগিল হয় সেই তেনেদৰে বহুত কিছু ফাংচন ষ্টেজ প্ৰগ্রেমত গ'লে বহুত মানুহ থাকে বহুত মানুহ থাকে কিছুমান ডাঙৰ ডাঙৰ মন্ত্রী এম এল এ থাকে সম্বৰ্ধনা জনাব লাগে আৰু সিহঁতক দেখুৱাতে শুনাতে লাহে লাহে লাহে লাহে কৰি মানে লাজবিলাক আঁতৰি গৈছে আঁতৰি গ'লেও কেতিয়াবা বহুত ডাঙৰ মঞ্চত আমাক উঠাই দিয়ে উঠাই দিলে কথা ক'বলৈ দিয়ে লাজ লাগে মানে দুআষাৰ ক'লে ভাল হয় ৰাইজেও ভাল পায় আৰু যিবিলাক কমিটিৰ সদস্য থাকে সদস্যবিলাকেও বহুত অনুৰোধ ৰিকুৱেষ্ট কৰে দাদা বা ভাইটি আপুনি দুআষাৰমান কওক এই ডান্সৰ বিষয়ে আপুনি কি কি জানে আৰু কেনেদৰে আপুনি ভাবে সেই সেইবিলাকক লৈ মানে বহুত বিভিন্ন ধৰণৰ জেগাত গৈছোঁ বিভিন্ন ধৰণৰ মানুহ লগ পাইছোঁ ডাঙৰ ডাঙৰ ষ্টেজ প্ৰগ্ৰাম কৰিছোঁ সেই ষ্টেজ প্ৰগ্ৰামবিলাকত মানে উঠাৰ লগতে লাজ লাগে লাজ ভয় অলপ থাকে তথাপিও লাজ কাণ নকৰা কৰি নকৰা কৰি মানে ভগৱানৰ কথা চিন্তা কৰি ঘৰৰ কথা চিন্তা কৰি নিজৰ প্রেষ্টিজৰ কথা চিন্তা কৰি লাজ কান দূৰ কৰি ভাল কৰি নৃত্যটো আগবঢ়াই খামনি কৰি আহোঁ আহিলেও কেতিয়াবা আৰু বেলেগ ষ্টেজ প্ৰগ্ৰাম থাকে ষ্টেজ প্ৰগ্ৰামত কিছুমান মানে এনেধৰণৰ মানুহ লগ পোৱা যায় সিহঁতে মানে এটা পৰা নহয় দুটা পৰা নহয় তিনিটা মানে কথা মানে বাক্য ওলাই থাকে ক'ব দিয়ে লিখি দিয়ে সেই লিখি দিলেও ক'ব নাজানো কোৱা অভ্যাস নাই লাজ লাগে ষ্টেজৰ ওপৰত এনেকৈ কৰি মানে স্পীকাৰ ধৰি ইমান মানুহ মাজত তাৰে মাজত একজন মানুহ ষ্টেজত খাৰা কৰাই মানে কথা ক'ব পাৰা আমাৰ সেইখিনি অভিজ্ঞতা নাছিল আৰু ইমান সাহসো নাছিল লাজ লাগে ভয় লাগে কিবা হ'ব নেকি কিবা এটা ক'লে কিবা হ'ব নেকি তেনেকৈ দুই এখন মঞ্চত মোৰ মানে এইবিলাক এনেকুৱা ঘটনা হৈ গৈছে সেইকাৰণে এতিয়া লাহে লাহে লাহে লাহে কৰি ভয়বিধ আৰু লাজ নোহোৱা কৰি এতিয়া আগুৱাই গৈ আছোঁ ভগৱানৰ কৃপাত যাম আৰু কিমান দিনলৈকে পাৰোঁ এই পাৰফৰ্মেঞ্চ দিব ডান্স নৃত্য কৰিব এনেকৈ লগ বন্ধুক লৈ পিছত ৰাখি মই আগুৱাই যাবৰ কাৰণে চেষ্টা কৰি আছোঁ লাজটো লাজটো লাগে লাজ লাগিলেও নহ'ব মানে নৃত্যটোতো প্ৰদৰ্শন কৰিবই লাগিব আমাক মাতি লৈ যায় বা আমি নিজেও যাওঁ বহুত বহুত প্ৰগ্ৰাম থাকে একদিনতে দুই তিনিখন কৰি আমি ষ্টেজ প্ৰগ্ৰাম কৰোঁ কেতিয়াবা এনেকুৱা হয় তাতে মানুহেই নাথাকে সেই উঠিবৰ কাৰণে লাজ লাগে খুব কম মানুহ থাকে আৰু কেতিয়াবা ইমান মানুহ থাকে মানে ভৰি দিয়া জেগা নাথাকে অ'ডিয়েঞ্চ ইমান অ'ডিয়েঞ্চ থাকে ইমান মানে কিছুমানে হাঁহি মানে হাঁহি ফুৰ্তি দি উৎসাহ দিয়ে কিছুমানে মানে গালিও পাৰে তেনেকুৱা ধৰণৰ বিভিন্ন জেগাত বিভিন্ন মানে দৰ্শক লগ পোৱা যায় তথাপিও হাৰ নামানি লাজ নকৰি ভয় নকৰি আমাৰ প্ৰগ্ৰামবিলাক চলাই চলাই আহি আছোঁ আগন্তো দিনলৈকেও যাতে এনেকৈ চলাই যাব পাৰোঁ ভয়বিধ নকৰা কৰি লাজ নকৰা কৰি সেইটোৱে মোৰ ভগৱানৰ ওচৰত প্ৰাৰ্থনা থাকিল আৰু মোৰ লগ বন্ধবিলাককো মই আগুৱাই লৈ যাব কাৰণে চেষ্টা কৰোঁ ভয় কৰিব নালাগে লাজ কৰিব নালাগে লাজ কৰিলে আমাৰ ডান্সটো জীয়াই নাথাকিব সেইবিলাক চব দূৰ দূৰ তিনি দূৰ কৰি লাজ কাটি কৰি মোৰ দৰে তহঁতেও আগুৱাই যা কোনো দিন ভুলটো বুজি নল'বি সদায় মানে শুদ্ধটোৱে ল'বা ভাল জ্ঞান ভাল কথাৰে চিন্তা কৰি লাজ কাণ কাটি কৰি আমাৰ পাৰফৰ্মেঞ্চটো আগুৱাই লৈ যোৱা তেতিয়া জীৱনত ছাকচেছ হ'ব পাৰিবা আৰু এই লাজ কৰিলে ভয় কৰিলে এই দুুনীয়া নহ'ব কিছু সাহস লাগিব কিছু শক্তি লাগিব কিছু মনৰ বল লাগিব মনৰ বলটো মানুহৰ মেইন বস্তু ভয়বিধ লাজ কৰিলে মানে ক'তো ডান্স হওক বা খেল হওক যিকোনো অনুষ্ঠানত ভাগ ল'ব নোৱাৰি সেইটো কাৰণে দহুকণ কাটি কৰি লাজ নকৰা কৰি যিকোনো মঞ্চত প্ৰদৰ্শন কৰি গুচি আহা তেতিয়া ৰাইজে বাহ বাহ হাত তালি দিব